কৃষকসকল চোতালৰ সময়ে চৰাই কেনেকৈ কৃষকসকলে বহুত কষ্ট কৰে চোতালত পোহনীয়া জন্তু পালন কৰে চৰাই পালকসকলে কেনেকৈ তেওঁ নিশ্চিন্ত কৰিব পাৰে তেওঁলোকে সকলো ধৰণৰ সা সুবিধা অনুচাৰি তেওঁলোকৰ নিজৰ হাঁহ কুকুৰাবোৰ পালন কৰে অ সুস্থ মানুহক আক্ৰান্ত কৰিবৰ কাৰণে বেমাৰ আজাৰৰ পৰা সদায় তেওঁলোকে নিশ্চিন্ত কৰে আৰু তেওঁলোকে সুস্থভাৱে পালন কৰিবলৈ মানুহক আক্ৰান্তৰ পৰা দূৰ কৰিবলৈ ডক্তৰৰ পৰামৰ্শ লয় ৰোগসমূহৰ পৰা নিৰাপদ থাকিবলৈ সুস্থ ইংগিত দিয়ে নিয়মিত স্বাস্থ্য পৰীক্ষাত টীকাকৰণৰ ইত্যাদি সুবিধা অনুসৰি তেওঁলোকে সদায় নিজক নিজেই পালন কৰি থাকে আৰু হাঁহ কুকুৰা তেওঁলোকে সদায় তেওঁলোকৰ নিয়মত যিখিনি কৰিব লাগে সা সুবিধা তেওঁলোকে চৰকাৰৰ তৰফৰ পৰা কিছুমান সা সুবিধা পালন কৰি যায় তাৰপিছত তেওঁলোকে পোনপটীয়া চৰাই পালকৰসকলে কেনেকৈ নিশ্চিন্ত কৰিব পাৰে সেইটো কাৰণে আমি তেওঁলোকক জনাব বিচাৰিছোঁ যে সদায় বেমাৰ আজাৰৰ পৰা নিশ্চিন্ত কৰি তেওঁলোকে সুস্থ কৰি ডক্তৰৰ পৰামৰ্শ লৈ ডক্তৰৰ পৰামৰ্শ লৈ নিশ্চিন্ত কৰি তেওঁলোকে সুস্থ কৰি তেওঁলোকে বেমাৰ আজাৰৰ পৰা ৰৈ ৰক্ষা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ চৰকাৰৰ সা সুবিধা লৈ তেওঁলোকে হাঁহ কুকুৰাক নিশ্চিন্ত কৰি বেমাৰ আজাৰৰ পৰা দূৰ কৰিবৰ কাৰণে তেওঁলোকে পালন কৰি যায় উপায়টো নাই মানুহৰ সা সুবিধা কৰিবৰ কাৰণে ইত্যাদি তেওঁলোকে টীকাকৰণ বিভিন্ন ধৰণৰ চীটাকৰণ তেওঁলোকে সুস্থ কৰি ৰাখে আৰু বেমাৰ আজাৰৰ পৰা দূৰ কৰি কিছু চৰকাৰৰ সুবিধা লৈ তেওঁলোকে দূৰ কৰে অন্যথা তেওঁলোকৰ অন্য উপায় একো নাই গতিকে বেমাৰ আজাৰ মানুহৰ সকলোৰ বেমাৰ আজাৰ মানুহৰ দূৰ কৰিব পৰা আজিকালি চৰকাৰে সুবিধা দিয়ে সেইবিলাক সুবিধা পালন কৰি যাব লাগে আৰু সঠিক সময়ত বস্তু উৎপাদন কৰিব কাৰণে সুবিধা ল'ব লাগে আৰু গছ গছনি আৰু পানী হাঁহ কুকুৰা এইবিলাক নিবাৰণ কৰিব কাৰণে চাফ চিকুণ হ'ব লাগে চাফ চিকুণ হোৱাৰ উপৰিও ভিন্ন বিভিন্ন ৰূপত দৰৱ আজিকালি চৰকাৰে সুবিধা দিছে সেই সুবিধাখিনি মানুহে পালন কৰি যোৱাটোৱেই মানুহৰ কৰ্তব্য গতিকে ইমানখিনিয়ে আপোনালোকৰ ওচৰত কৃতজ্ঞ গতিকে আমি সদায় চাফ চিকুণ থাকিব লাগে চাফ চিকুণ কৰি আমি হাঁহ কুকুৰা জীৱ জন্তু পালন কৰিব লাগে আৰু সদায় ৰাতিপুৱা গধূলি ধূপ ধূনা দি পূজা কৰিব লাগে তাৰ কাৰণে আমি সদায় কৃতজ্ঞ